একেটা মুদ্ৰাৰেই ইপিঠি শিপিঠি হয় পশু নহ'লে কৃষি কৰিব নোৱাৰি কৃষি নহ'লে পশু পালন হেৰি কৰিব নোৱাৰি আমি শাক পাচলি এডৰা কৰিবলৈ বা খেতি এডৰা কৰিবলৈ আমাক গৰু ছাগলী ম'হ এইখিনি প্ৰয়োজন গৰু গোবৰ ছাগলী গোবৰ ম'হৰ গোবৰ এইখিনি ধৰি লৈ আমি বহুত কৃষি কৰিব পাৰোঁ সাৰ দি ব্যৱহাৰ কৰোঁ আগত পৌৰাণিক যুগত আমি ঘৰুৱা গোবৰ জাবৰৰদ্বাৰা শাক পাচলি কৰিছিলোঁ তেতিয়া আমাৰ স্বাস্থ্য একো অৱনতি ঘটা নাছিলে আজিকালি উন্নতমানৰ সাৰ নানা ধৰণৰ ৰাসায়নিক সাৰ ওলোৱা কাৰণে মানুহে সেইখিনি ব্যৱহাৰ কৰি খেতি পথাৰ কৰিব ল'লে শাক পাচলি কৰিব ল'লে সেইখিনি খাই মানুহ নানা ধৰণৰ বেমাৰত ভুগিবলগীয়া হৈছে আৰু সেইকাৰণে আমি গৰু ছাগলী হাঁহ কুকুৰা ম'হ আদি পুহিব লাগে গৰু পুহিলে আমাৰ বহুত লাভৱান হয় গাই গৰুৱে গাখীৰ দিয়ে সেইখিনি খাইও আমি বহুত উপকাৰী উপকাৰীতা লাভ কৰিব পাৰোঁ আৰু ছাগলী পুহিও আমি অৰ্থনৈতিক দিশত কিছু আগবাঢ়িব পাৰোঁ

বিক্ৰী কৰি আমি বহুতখিনি লাভৱান হওঁ গৰুও বেছি হ'লে আমি পুহি বিক্ৰী কৰি আমি দুপইচা ল'ব পাৰোঁ অৰ্থনৈতিক দিশত অকণমান আগবাঢ়িব পাৰোঁ সেইখিনিয়ে আমাৰ পশুপালনৰ কৃষিৰ বাবে আমাৰ বহু উপযোগী কৃষি নহ'লে পশুপালন হ'ব নোৱাৰে পশু নহ'লে কৃষি কৰিব নোৱাৰি সেইকাৰণে আমাক সকলো লাগে আৰু